বৰ্তমান যুৱক যুৱতীসকল সক্ৰিয় ৰাজনীতিত জড়িত এইকাৰণেই হ'ব লাগে তেখেতসকলৰ দ্বাৰা যাতে সমাজখন সু পৰিচালিত হয় আৰু ৰাজনীতিও সবল সক্ৰিয় হৈ সংগঠনটো জীয়াই থাকিব পাৰে